হাঁহ কুকুৰাৰ ভিতৰত আমি পালন কৰা কুকুৰা হাঁহ কুকুৰাৰ ভিতৰত উন্নতমানৰ খুব কম সময়ৰ ভিতৰত যদি আমি লাভ পাবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ সোণালী কুকুৰা সোণালী কুকুৰা হাঁহৰ ভিতৰত যিটো আমাক কেমেল হাঁহ বুলি কয় সিহঁতক মানে সেই হাঁহ কুকুৰাসকল পুহিলে আমাৰ খুব কম দিনত ভিতৰতে আমি বজাৰত বিক্ৰী কৰি সেই আমাৰ উপাৰ্জন মানে যিখিনি উপাৰ্জন হয় খুব সোনকালে পাবলৈ সক্ষম হোৱা হয় বিশেষকৈ সোণালী কুকুৰাটো পুহিলে এইটো কাৰণে আমাৰ লাভালাভ হয় সিহঁতৰ সোণালী কুকুৰাটো আমি যদি সঠিক সময়ত সিহঁতক খোৱা দানা পানী বিশেষকৈ এই দানা দিওঁতেও আমি গৰম পানী বা গৰম গৰম জেগাত ৰাখি যদি সিহঁতক মানে আপডাল কৰা হয় সিহঁতে আমাৰ দেচী কুকুৰাতকৈ যিটো আমাৰ লোকেল কুকুৰা সেই কুকুৰাতকৈ সিহঁতৰ খুব সিহঁতি খুব সোনকালে বাঢ়ে তাৰোপৰি ইহঁতক সোনকালে বজাৰত বিক্ৰী কৰাব পৰা আন এটা হ'ল আমি যদি সিহঁতক চাউল তুঁহ গুৰি আৰু আমাৰ যি ধান সেইসকল সেইবোৰ খোৱাতকৈ আমি যদি সিহঁতক দানাৰ লগত যদি ব্ৰইলাৰ দানাটো মিক্স কৰি দিয়া হয় এতিয়া সেই কুকুৰাবিলাক খুব সোনকালে ডাঙৰ হয় সেই আমাৰ লোকেল কুকুৰাটো আমি ছমাহ সাতমাহ এটা কুকুৰা ডাঙৰ বা এক কেজি বা ডেৰ কেজি কৰিবলৈ হ'লে আমি ছমাহ সাতমাহ পুহিবলগীয়া হয় কিন্তু সিহঁতক পুহিবলৈ হ'লে আমি খুব বেছি ব্ৰইলাৰ দৰে আমি পঞ্চল্লিছ দিনত আমাক সিহঁতক বিক্ৰী কৰিব পৰা যায় কিন্তু সিহঁতক আমাৰ ঘৰুৱা লোকেল কুকুৰাৰ দৰে দানা দিলে নহ'ব সিহঁতক উন্নতমানৰ খাদ্য আনি যদি আমি আনি ধৰি লওক ব্ৰইলাৰ দানাই হওক আৰু চাপৰ এনেকুৱা ধৰণৰ দানা যদি আমি আনি খুৱাওঁ সিহঁতক খুব সোনকালে সিহঁতি বাঢ়ে আৰু আমি এই বজাৰত বিক্ৰী কৰিব পৰা হয় কিন্তু আমাৰ বিশেষকৈ হাঁহৰ ক্ষেত্ৰত আমাৰ লোকেল হাঁহতকৈ কেমেল হাঁহটো এইটো কাৰণে ভাল সিহঁতক তুঁহ গুৰিৰ লগত যদি আমি বইয়লা দানা মিছ কৰি দিওঁ আৰু সিহঁতি খুব সোনকালে ডাঙৰ হয় কিন্তু আমাৰ লোকেল হাঁহটো আমাৰ নাই কমেও ছমাহ সাতমাহৰ প্ৰয়োজন হয় সিহঁতক তাৰ এক ডেৰ কেজি ৱেটৰ কৰিবলৈ হ'লে সেইকাৰণে আমাৰ আমি যদি কম সময়ৰ ভিতৰত লাভৱান হ'লে হ'বলৈ হ'লে আমি সোণালী কুকুৰা পুহিব লাগিব আৰু হাঁহৰ ভিতৰত পুহিব লাগিব আমি কেমেল হাঁহটো সেই হাঁহখিনি হাঁহৰ জাততোৱে হৈছে সিহঁতৰ দীঘল দীঘল কিন্তু আমাৰ লোকেল হাঁহৰ দৰে নহয় আমাৰ লোকেল হাঁহবোৰ খুব সৰুফুটীয়া চাইজৰ অৰ মাংসটো খুব সোনকালে মানে খুব কম সোনকালে মানে সিহঁতৰ মাংস ৱেটটো নাবাঢ়ে কিন্তু কেমেল হাঁহটো এনেকুৱা হ'ল আমি যদি সিহঁতৰ খাদ্যত মানে ভাল যদি উন্নত মানে খাদ্য খুৱাওঁ অকল ধান বা তুঁহ এইবিলাকেও নহয় আমি আগতে গৈছোঁ যে ব্ৰইলাৰ দানা যদি আনি খুৱাওঁ বা চাপৰ আনি খোৱাওঁ সিহঁতি তাৰমানে সময়তকৈ খুব সোনকালে বাঢ়ে ৱেটটো বাঢ়ি যায় আৰু ওজন বঢ়াৰ লগে লগে সিহঁতি ডাঙৰ হোৱাৰ লগে লগে আমি কি কৰোঁ বজাৰত বিক্ৰী কৰি এই আমাৰ দেচী হাঁহতকৈ বা দেচী হাঁহতকৈ আমি আমাৰ খুব হাতলৈ সোনকালে পইচাটো আহে কিন্তু আমাৰ লোকেল দেচী হাঁহটো আমি পুহিবলৈ নাই কমেও মই আমাৰ সাতমাহ ছমাহ সাতমাহ আমাৰ লাগিবই এই ছমাহ সাতমাহত ঠাইত ছমাহৰ ঠাইত আমি ছমাহ সাতমাহৰ ঠাইত আমি পুৱা যিটো আমি লাভ কৰোঁ কিন্তু তাক যদি আমি পঞ্চল্লিছ দিনত বা ডেৰ মাহত বা দুমাহত যদি আমি এই দুমাহ বা তিনিমাহত পোৱা পইচাটো বেছি নাই আমাৰ যি ছমাহত সাতমাহ পোহাৰ পইচাতো আমি ছমাহ সাতমাহত যিমানখিনি খুৱাবলৈ আমাৰ আমাৰ অৰ্থৰ প্ৰয়োজন হ'ব বা দানা অৰ্থৰ মানে হৈছে দানা দেনাখিনি কিনিবলৈ যাওঁতে আমাৰ টকা পইচা প্ৰয়োজন হয় সেইকাৰণে এই সোণালী কুকুৰা আৰু কেমেল হাঁহ এই হাঁহ এই দুটা যদি এই দুটা জাতৰ যদি আমি হাঁহ বা কুকুৰা পোহোঁ তেতিয়া আমাৰ খুব সোনকালে হাতলৈ ইনকম মানে পইচা আহে আৰু বিশেষকৈ এই আমাৰ লোকেল কুকুৰা হওক আৰু আমাৰ যিটো জাতীয় লোকেল হাঁহ এই হাঁহবিলাকৰ বিভিন্ন সমস্যা আহি পৰে সিহঁতৰ বেমাৰ আজাৰবোৰো বেছি আৰু কুকুৰাও বেমাৰ আজাৰ বেছি তাৰোপৰিও সোণালী কুকুৰাটো বেমাৰ আজাৰ খুব কম হয় আৰু সেই সোণালী কুকুৰাকো খালী সিহঁতক ঠাণ্ডা দিনত মানে আমি গৰম হিটাৰ দি ৰাখিব লাগে আৰু পৰাপক্ষত আমাৰ লোকেল কুকুৰাৰ দৰে সিহঁতক ইমান মেলিব মেলি দিব নালাগে সিহঁতক গঁৰালতে আৱদ্ধ কৰি ৰাখি এই খাই খোৱা দানা জেগা জেগা পাত্ৰত আমি দানাবোৰ দিব লাগে দিয়াৰ পিছত সিহঁতৰ মানে ভাগ ভাগ কৰি মতা আৰু মাইকী সমানে ভাগ কৰি ৰাখিব লাগে ৰাখি সিহঁতক সেই সময়মতে দানাখিনি দিয়াৰ লগে লগে সিহঁতৰ মানে পঞ্চল্লিছ দিন ব্ৰইলাৰ যেন ব্ৰইলাৰ কুকুৰা যেনেকুৱা ঠিক তেনেধৰণে সোণালী কুকুৰাও আমি বজাৰত বিক্ৰী কৰিব পাৰিম আৰু এইকাৰণে কৈছিলে কেমেল হাঁহো ঠিক তেনেকুৱাই কেমেল হাঁহে একেৰাহে সিহঁতি কণী পাৰিয়ে থাকে সিহঁতৰ খুব কম দিনতে পঞ্চল্লিছ দিনত বা দেও দুমাহ তিনিমাহ বা চাৰি মাহত সিহঁতি তাৰমানে নাইকমেও সিহঁতি ডেৰ কেজি দুই কেজি ওচৰা উচৰি হৈ যায় যদি সিহঁতক আমি গুটি ধান তুঁহ গুৰি আৰু লগত যদি ব্ৰইলাৰ যিটো দানা আমি মিক্স কৰি দিওঁ লগত মানে ভাত দিলে হাঁহৰ কি হয় হাঁহৰ তেলটো বেছি হয় সেইকাৰণে পৰাপক্ষত আমি হাঁহৰ দানাত কেতিয়াও ভাত দিব নালাগে পৰাপক্ষত সিহঁতক পতান ধান পতান ধান আৰু ধানৰ গুটি ধান মিক্স কৰি তুঁহ গুৰি মিক্স কৰি আৰু লগত যদি ব্ৰইলাৰ দানাও যদি মিক্স কৰি দিব পৰা হয় তেতিয়া খুব সিহঁতৰ মানে ৱেটটো বাঢ়ি গৈ থাকে আৰু ৱেট বাঢ়ি যোৱাৰ লগে লগে আৰু সৰহকৈ পুহিলে আমাৰ এইটোৱেই লাভ হয় সৰহকৈ যদি আমি কেম্বেল হাঁহ অলপ পোহোঁ সিহঁতকো সোনকালে বজাৰত আমি সেই দিনকিটাতে আমি সিহঁতক উন্নতমানৰ মানে ব্ৰইলাৰ দানা হওক গোটেই সেই দানাখিনি মিক্স কৰি খুৱায় সোনকালে তিনি মাহত আমি সেই হাঁহটো তিনি চাৰি মাহত পাৰিম কিন্তু আমাৰ আৰু পাৰ্থক্য এইখিনিয়ে যে আমি লোকেল হাঁহ পুহিলে আমি সাত মাহ দিন ছমাহ দিন ৰখিব লাগিব আৰু কেমেল হাঁহ পুহিলে আমি পঞ্চল্লিছ দিন বা খুব বেছি পঞ্চল্লিছ দিন এইটো নহ'লে ষাঠি দিন এই ষাঠি দিনত আমি বিক্ৰী কৰিব পাৰিম কুকুৰাও ক্ষেত্ৰতো সেই লোকেল কুকুৰা হওক আৰু লোকেল আমাৰ দেচী কুকুৰাৰো সেই ছমাহ সাতমাহেই লাগে ডেৰ কেজি ৱেটৰে হওক বা দুই কেজি ৱেটৰ হ'বলৈ হ'লেও আৰু তাতকৈ ডাঙৰ কৰিবলৈ গ'লেতো নাই কমেও আমি ন দহমাহ পুহিবলগীয়া হয় ন দহমাহ পুহিবলগীয়া হয় আৰু সোণালী কুকুৰা সেই কণী পৰাৰ লগে লগে আমি যদি সেই মেচিনটো হওক যিটো মেচিনত কণী পাৰে সেই মেচিনত যদি কণীখিনি আমি দি পোৱালি উলিয়াওঁ তেতিয়া আমাৰ আৰু সোনকালে প্ৰডাকশ্যনবিলাক কি হয় বেছি হৈ আহি থাকিব কিন্তু আমাৰ লোকেল কুকুৰৰ কথাটো হ'ল কি যে সেই লোকেল কুকুৰাটো আমাৰ ছমাহ সাতমাহতে এজনী মানে কুকুৰা পোৱালি উলিওৱা পিছত ছমাহ সাতমাহৰ পিছতে সেই কুকুৰাজনীয়ে বা যিখিনি মাইকী কুকুৰা উলিয়ালে সেই মাইকী কুকুৰাখিনি ছমাহ সাতমাহৰ পিছতে কণী পাৰিব আৰু তেতিয়া কি হয় আমাৰ মানে লোকেলৰ কুকুৰা লোকেল হাঁহেই হওক তেতিয়া আমাৰ ইনকমটো অলপমান কমি আহে সেইকাৰণে আমি পৰাপক্ষত পৰাপক্ষত আমি এই কেমেল কেমেল হাঁহাটো আৰু সোণালী কুকুৰাটো পুহিলে আমাৰ বছৰটোত মানে আমি এই বহুতখিনিও টকা পইচা সকাহ পোৰাব পাৰিম আৰু সোনকালে সিহঁতৰ প্ৰডাকশ্যনটোও বেছি আমাৰ লোকেল আৰু আমাৰ লোকেল লোকেল হাঁহ সিহঁতৰ প্ৰডাকশ্যনটো খুব কম হয়